হয় মই চৰাই চৰাইটো মই বহুতেই ভাল পাওঁ কিন্তু মই এ এদিন বনৰীয়া মানে ঘৰত বহুতে মোৰ ঘৰত চৰাই আহে সেই চৰাইবিলাকতো মই চাওঁৱেই আৰু মানে বাহিৰত ওলাই গ'লেও মানে বহুত গছ গছনি বহুত ধৰণৰ চৰাই চিৰিকটি দেখা পাওঁ বহুত ৰঙীন চৰাই দেখা পাওঁ মানে কিছুমান চৰাই মানে এনেকুৱা মানে কেতিয়াবা পাহাৰত মই গছ গছনি চৰাই চিৰিকটি চোৱাৰ কাৰণে বহুত ইচ্ছা মানে যাওঁ কেতিয়াবা ওলাই যাওঁ আবেলি পৰত ওলাই যাওঁ চৰাই দেখু দেখিবলৈ তাতে মই দেখা পাওঁ ইমান ধুনীয়া ধুনীয়া ৰঙীন চৰাই হালধীয়া ৰঙা সেই মানে ভাটৌ চৰাইটো আৰু মানে সে সেউজীয়া কালাৰো তাতে গ'লত ৰঙা থাকে ইমান দেখিব ধুনীয়া তেনে তেনেকুৱা চৰাই মই বহুতো দেখা পাওঁ তাৰপিছত এদিনাখন মই হঠাতে পথাৰত গ'লোঁ পথাৰত মানে এদিনাখন পথাৰত যাই চাওঁ যে এটা মানে সেইটো মানে ধদং বুলি কয় ধদঙো কয় আৰু মানে হাড়গিলা বুলি কয় আমাৰ মানে অসম মানে ঘৰুৱা ভাষাত হাড়গিলা বুলি কয় হাড়গিলা চৰাই মানে ব বগা বগা কালাৰৰ ৰঙটো বগা কিন্তু তাহাঁতৰ ভৰিবিলাক বহুত দীঘল দীঘল গলটোও বহুত দীঘল মানে পাখা কম বহুত দীঘল আৰু ঠোঁটটো মানে বহুত দীঘল ঠোঁট তাহাঁঁতে মানে বহুত দূৰৰ পৰাই মানে এনেকৈ জাপ জঁপিয়াই মানে ধৰিব পাৰে আৰু কি যিকোনো মানে তাহাঁতে চৰাই মানে কিছুমান মানে তাহাঁতে মানে চৰাই চিৰিকটি খায় সৰু সৰু মানে মাছ খায় সিহঁতে মানে পথাৰত আহি পথাৰত মানে পানী শুকালে মাছ যেতিয়া মানে পথাৰ আমাৰ পথাৰত মানে যিবিলাক খেতি কৰা মানুহে হাল বোৱাই তেতিয়া মানে পথাৰত পানী থাকে পানী থাকিলে মানে সেই পানীবিলাক মানে যেতিয়া মানে সিঁচি দিব আৰু মানে তেতিয়া মাছ থাকে সৰু সৰু মাছ থাকে সেই মাছবিলাক বগলীবিলাকে আৰু এই হাড়গিলাবিলাকে খাব আহে হাড়গিলাবিলাকে সেই মাছ খাৱাতে আমি মানে এদিনা হঠাতে দেখাবলৈ যায় ডাঙৰ একদম হাড়গিলা মানে মাছ খাব লাগিছে মানে মাছ খাই থাকোঁতে আমি মানে চালোঁ মানে ইমান ধুনীয়াকৈ মাছ খাই আছে মানে ইমান ভৰিবিলাক দীঘল দীঘলকৈ জঁপিয়াই জঁপিয়াই সি মানে মাছ খাই আছে বহুত ভাল লাগে মই মানে তাক মানে চাই থাকোঁতে চাই থাকোঁতে সি মানে উৰি গ'ল মানে সেইবিলাক চৰাই মানে এতিয়া বহুত ডাঙৰ ডাঙৰ গছ নহাইছে সিহঁতে বহুত ডাঙৰ ডাঙৰ গছত ব বাহ বান্ধি থাকে এতিয়া মানে এনেকুৱা হৈছে তা বহুত ডাঙৰ গছ নোহোৱাই হ'ল আমাৰ মানে কমি গৈছে বহুত গছ গছনি সেইকাৰণে সিহঁতক মানে সংৰক্ষণ কৰাৰ কাৰণে আৰু কি বহুত মানে সেনেকুৱা মানে ঠাই দিব লগা হৈছে তাহাঁতে ক'ত থাকিব সিহঁতে বাহ বান্ধি গছতে থাকে মানে এনেকৈ মানে তাহাঁতক মানে এনেকুৱা হ'ল মানে মোৰ মানে সদায় মানে তাক দেখিবৰ কাৰণে মই মানে আবেলি ভাগত এবাৰকৈ মানে পথাৰত যাওঁ ম পথাৰৰ মানে মানে সেউজীয়া ধুনীয়া পথাৰখন মানে চাইও ভাল লাগে তাৰপিছত মানে বগলীবিলাকে এনেকুৱা মানে হাড়গিলাক হাড়গিলাবিলাকে মানে এনেকৈ আহি আহি মানে মাছ খাই থাকে তাতে মানে পোক পতংগ খাই থাকে তেনেকৈ এটা ওচৰত মানে এটা প মানে এই উৎপদ বিল বুলি কয় আমাৰ ইয়াতে এখন এটা বিল আছে সেই বিলত বহুত মাছ আহে সেই মাছ খাবৰ কাৰণে সিহঁতে মানে পথাৰত ৰখি থাকে মাছ মানে আহে আহাৰ লগে লগে তাহাঁতে মানে কেনেকৈ মাছ তামানে থপিয়াই ধৰে ধৰি গিলি থয় তেনেকৈ মানে দেখি মানে খুব ভাল লাগে তাহাঁতৰ মানে সেইবিলাক চাই চাই মই মানে এইবিলাক চাই চ চাৱাৰ কাৰণে মোৰ মানে এনেকুৱা এটা হেঁপাহ হৈ গ'ল তাহাঁতক মানে চাই থকা বহুত এটা মানে তাঁহাঁতৰ মানে মানে চাই চাই মানে বিৰাট ভাল লাগি গ'ল তেনেকৈ মানে মই সদায় আবেলি ওলাই ওলাই যায় যায় তাহাঁতৰ মানে সেই মানে সেইবিলাক চাই থাকোঁ আৰু দৃশ্যবিলাক চাই থাকোঁ মানে কেনেকৈ মাছ ধৰে কেতিয়াবা মানে এনেকৈ ডাঙৰ মাছো ধৰি তাহাঁতে মানে খাই পেলাই মানে এনেকুৱা তাহাঁতে ডাঙৰ ডাঙৰ মানে এটা এদিনাখন মানে দুটা এদিনাখন এটা দেখা পালোঁ তাৰপিছত দুটা তিনিটা এনেকৈ মানে আহে আহি আহি মানে তাহাঁঁতে মানে এই পথাৰত পথাৰত বিচাৰি বিচাৰি মাছ খায় পোক পতংগ খায় তাৰপিছত সিহঁতে মানে সেই পানীটো মানে পানীত মানে সিহঁতে মানে পানীৰ মানে নদীৰ কাষে কাষে মানে পুখুৰীৰ কাষে কাষে সিহঁতে মানে সেই মাছ খাবৰ কাৰণে মাছ মানে পহৰা দি বহি থাকে তাতে চুপ চাপ কৰি বহি থাকে তাত এই মাছ আহিব তাহাঁতে মানে থপিয়াই মানে মাছ এটা কেনেকৈ ধৰে তেনেকৈ মানে সেইবিলাক চাই চাই মানে বহুত ভাল লাগে তেনেকৈ চাই থাকোঁ মই মানে আৰু কিমান চৰাই দেখিম মানে পথাৰত বহুত চৰাই আহে বহুত ৰঙীণ চৰাই আহে বহুত ধুনীয়া শুৱলা মাতৰ চৰাই কিমান ধৰণৰ মাত মানে সেইবিলাক চাই চাই বহুতেই মই ভাল পাওঁ সেইকাৰণে মই মাজে মাজে মানে প পাহাৰতো মানে ফুৰিবলৈ যাওঁ সেইবিলাক চাবৰ কাৰণে কেতিয়াবা মই পথাৰতো যাওঁ সেইবিলাক মানে সেই চাবৰ কাৰণে চাই চাই মানে বহুত ভাল পাওঁ তেনেকৈ যাই থাকোঁ